অঁ অঁ তাকে লাগিছিলে আপুনি খালী এতিয়া মোক লৈ যাবহি লাগিব ইয়াৰ পৰা মোৰ ফেমিলিও আহিছে আৰু ৰাতি থকাৰ ব্যৱস্থাও কৰি দিব লাগিব থকা খোৱাৰ ব্যৱস্থাও কৰি দিব লাগিব হয় নেকি অঁ কম নহ'ব নেকি অ হয়নি নাই তিনিদিন চাৰিদিনমানৰ কাৰণে আছে আমাৰ প্লেনটো অকণমান ভালকৈ চাই দিব আৰু হয় নেকি অঁ অঁ অঁ অঁ আৰু ফুৰিব কাৰণে গাড়ী ব্যৱস্থা কৰি দিব নেকি অঁ পাই যাম ন' অঁ অঁ তে আমি ৰৈ আছোঁ আপুনি আহি আমাক লৈ যাবহি তেতিয়াহ'লে